হেল্ল' হয় কওকচোন অঁ হয় হয় এই আপুনি কি এতিয়া ক'ত আছে আপুনি অঁ জালুকবাৰীত তেতিয়াহ'লে আপুনি এটা কাম কৰক আপুনি চিৰিয়াখানা লাইনেদি আহক চান্দমাৰি হৈ আহক আপুনি চান্দমাৰি হৈ চিৰিয়াখানাদি গৈ আপুনি গণেশগুৰিত নামক গণেশগুৰিত নামি গণেশগুৰিৰ সোঁফালেদি সোঁ সোঁফালেদি আপুনি এখন ট্ৰেকাৰত উঠিব ট্ৰেকাৰত উঠিলে গৈ আপুনি খ্ৰীষ্টানবস্তিত আপুনি কি বা পাব নিউজ লাইভটো পাব আৰু যদি নহ'লে আপোনাক তেনেকৈ অসুবিধা হয় আপুনি চান্দমাৰিত নামক চান্দমাৰিত নামিয়ে আপুনি ৰাজগড়ত আপুনি ট্ৰেকাৰত উঠক ট্ৰেকাৰত উঠি হয় ৰাজগড়ত উঠি ভঙাগড়ৰৰ লাইনত ভঙাগড়ৰ অভাৰব্ৰীজখন যে আছে তাতে আপুনি নামিব তাতে নামিয়ে আপুনি এখন আকৌ ট্ৰেকাৰত উঠিব পূৰা ট্ৰেকাৰখনত উঠিয়ে আপুনি ডাইৰেক্ট যাব চিধা ৰাস্তা দি যাব আপুনি তলে তলে যাব অভাৰব্ৰীজৰ তলে তলে যাব আপুনি পূবফালে পূবফালে অঁ পূবফালে আপুনি চিধাচিধি যাব তাতে আপুনি ট্ৰেকাৰত গ'লে আপুনি তাতে খ্ৰীষ্টানবস্তিত নামিব খ্ৰীষ্টানবস্তিত নামিলে আপুনি তাৰে অপজিট চাইডে হয় নহয় তেনেকৈ আপোনাৰ অসুবিধা হ'ব আকৌ যদি আপুনি আহিব বিচাৰে তেতিয়াহ'লে কাছাৰীত নামি আপুনি কাছাৰীত নামি তাতেও আপুনি গাড়ীত উঠিব পাৰিব ভঙাগড়ৰ লাইন হৈ আহিলে ডাইৰেক্ট আপুনি খ্ৰীষ্টানবস্তি নামিব পাৰিব যদিহে আপুনি কাছাৰীত গাড়ীত উঠে আপুনি আহক চিটি বাছে দি কাছাৰীত নামক কাছাৰীত নামি কাছাৰীত আপুনি উঠক চিটি বাছত এখন এছ টি চিত উঠক এছ টি চিয়ে আপোনাক খ্ৰীষ্টানবস্তিলৈকে ডাইৰেক্ট লৈ যাব হয় অঁ হয় ধন্যবাদ ধন্যবাদ